আপুনি ষ্টকত বিনিয়োগ কৰেনে যদি কৰে কেনেধৰণৰ ষ্টকত বিনিয়োগ কৰে আৰু বৰ্তমান প্ৰজন্মই কেনেধৰণৰ ষ্টক বাচি লোৱাতো যাতে ফিউচাৰত এটা ভাল এমাউণ্ট জেনেৰেশ্যন হয় ভাল প্ৰফিট জেনেৰেশ্যন হয় কেনেকুৱা ধৰণৰ ষ্টক বাচি লোৱাটো আপুনি উপদেশ দিব হয় মই ষ্টকত বিনিয়োগ কৰোঁ আৰু আজি কমচে কমেও পাঁচ বছৰৰ পৰা মই ষ্টকত বিনিয়োগ কৰি আছোঁ ষ্টকত মোৰ মতে সকলোৱে বিনিয়োগ কৰিব পাৰে তাৰেবাবে কোনো এমাউণ্ট বা সেনেকুৱা কথা নাই আজিকালি যিহেতু এশ টকাৰ পৰাই কৰিব পাৰি কিন্তু প্ৰত্যেক সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে মানে আপুনি নিজৰ আয়ৰ মানে ইনকামৰ কিমান শতাংশ ইনভেচমেণ্ট কৰিছে মানে কিছুমানক দেখা যায় যে তেওঁলোকে লোন লয় বেছি পইচা ৰখাত ইনভেচমেণ্ট কৰা দেখা যায় কিন্তু এইটো সকলোতকৈ ডাঙৰ ভুল কাৰণ ইনভেচমেণ্ট সদায় এনেকুৱা টকাৰে কৰিব লাগে যিটো আপুনি ধৰ মানে আনফৰচিন হ'লেও মানে কিবা ধৰণৰ প্ৰবলেম হ'লেও যদি মানে পইচাখিনি গুচিও যায় যাতে আপোনাৰ ডে টু ডে লাইফত একো মানে প্ৰভাৱ নপৰে তো আপুনি ধৰক আপোনাৰ ইনকামৰ টুৱেণ্টি টু থাৰ্টি পাৰচেণ্ট বা টেন পাৰচেণ্ট এনেকৈ ইনভেচমেণ্ট কৰিব পাৰে আৰু যদি আপোনাৰ তাত সময় নাই ডাইৰেক্ট ষ্টকত ইনভেচমেণ্ট কৰিবলৈ আজিকালি ধুনীয়া অপশ্যন আছে মিউচুৱেল ফাণ্ডৰ ধুনীয়া ধুনীয়া কম্পানী আছে তাতে আপুনি মাহে দহ হেজাৰ পাঁচ হেজাৰ আপোনাৰ সাধ্য অনুযায়ী ইনভেচ কৰিব পাৰে আৰু ৰিটাৰ্ণচো ধুনীয়া পায় আৰু বৰ্তমান প্ৰজন্মৰ বাবে মই উপদেশ দিম যে তেওঁলোকে ইনভেচমেণ্ট কৰক কিন্তু কম্পানীটোৰ বিষয়ে প্ৰথমে ভালকৈ জানি লওক বেছি পইচা ৰখাত কোনোবা সস্তিয়া কোম্পানীত লগাই কিনে যদি কম্পানীটো আজি নহয় যদি কালি বন্ধ হৈ যায় তেতিয়া কিন্তু বহুত ডাঙৰ অসুবিধাত পৰিব পাৰে সেয়ে কম্পানীটোৰ বিষয়ে ভালকৈ জানি লৈ ভালকৈ ৰিচাৰ্চ কৰি যদি ইনভেচমেণ্ট কৰা যায় নিশ্চয় এটা ভাল ৰিটাৰ্ণ পাব বৰ্তমান পটেনচিয়েল হিচাপে চালে আমি বেংক চেক্টৰত চাব পাৰোঁ আই টি চেক্টৰত চাব পাৰোঁ আৰু ভেইকল ই ভি চেক্টৰত চাব পাৰোঁ এই তিনিটা চেক্টৰত ধুনীয়া ৰিটাৰ্ণচ আহি আছে কাৰণ ই ভি ইজ দা ফিউচাৰ বুলি কয় তো সেই হিচাপে যদি আমি টাটা মটৰচ্ মাহিন্দ্ৰা এইবিলাকৰ ষ্টক চাওঁ তেতিয়াহ'লে তেওঁলোকে ধুনীয়া ধুনীয়া ই ভি আনি আছে আৰু ই ভি তে ফিউচাৰ আছে আৰু আই টি চেক্টৰটো কেতিয়াও তল যাবই নোৱাৰে কাৰণ আই টি নহ'লে পৃথিৱীয়ে নচলিব এনেকুৱা কথা কোৱা হয় কাৰণ আই টি য়ে মেইন বৰ্তমান আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথাই আমি সবেই জানো চাত জি পি টি ৰ কথাও জানো সেয়ে যদি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত ইনভেচমেণ্ট কৰা হয় তেতিয়াহ'লেতো ভাল ৰিটাৰ্ণ আমি নিশ্চয় আশা কৰিব পাৰোঁ হয়তো কেতিয়াবা শ্বৰ্ট টাৰ্মত আমাৰ লচ হ'ব পাৰে কাৰণ লাভ আৰু লোকচান দুয়োটাই এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ষ্টক মাৰ্কেটততো হ'বই কিন্তু আমি যদি এটা দীৰ্ঘ সময়ৰ বাবে ষ্টকবোৰ হ'ল্ড কৰোঁ ধৈৰ্য ধৰি ৰিটাৰ্ণ আমি নিশ্চয় পাম আৰু ভাল ৰিটাৰ্ণেই পাম হয় ধন্যবাদ